যিকোনো সংস্কৃতিত ধৰ্মীয় প্ৰথাৰ যথেষ্ট গুৰুত্ব আছে আমাৰ অসমীয়া সমাজত আমাৰ বিবাহিতা মহিলাসকলে শিৰত সেন্দূৰ পৰিধান কৰে সেই সেন্দূৰে তেওঁৰ স্বামীৰ জীৱিত তাৰ এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় বিভিন্ন সময়ত আমাৰ সমাজত অসমীয়া সমাজত পৱিত্ৰ সূতা যিটোক আমি দোল বুলি কওঁ সেই সূতাৰ প্ৰয়োগ হয় কাৰোবাৰ ভয় খালে বা এনেকুৱা ধৰণৰ সময়ত তেওঁলোকক সূতা পৰিধান কৰিবলৈ দিয়া হয় আৰু বিভিন্ন সময়ত আমাৰ মহিলা বা পুৰুষসকলে মন্দিৰলৈ ভ্ৰমণ কৰে মন্দিৰলৈ যায় বিশেষকে শিৱৰাত্ৰি সময়ত শিৱ মন্দিৰলৈ আমাৰ পুৰুষ মহিলাসকলে জল অৰ্পন কৰিবলৈ তালৈ শিৱ মন্দিৰলৈ যোৱা দেখা যায় এনেধৰণেৰে যি ধৰ্মীয় প্ৰথা আছে ই আমাৰ সমাজত যথেষ্ট এটা গুৰুত্ব আছে বুলি আমি ক'ব পাৰোঁ